অঁ কওকচোন অঁ পাব কেইজন কেইজনৰ কাৰণে লাগে অঁ পাব

একৰাতিৰ কাৰণে সোতৰশ টকা অঁ দুজনৰ কাৰণে ডাবল বেড থাকিব গৰম পানী ঠাণ্ডা পানীৰ ব্যৱস্থা থাকিব আৰু আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো আপোনালোকক কমপ্লিমেন্টৰি দিম আৰু আপোনালোক চৌবিছ ঘন্টাৰ কাৰণে ৰুমটো ব্যৱহাৰ কৰিব পাৰিব অঁ আপুনি এতিয়াই আহিলে এতিয়াই পাৰিব আপুনি খালী এখন আপোনাৰ পৰিচয় পত্ৰ লগত লৈ আহিব লাগিব আৰু সেই সেইখন আনি পিনে আমাৰ ৰিচেপচনিষ্টক জমা দিলে আপুনি ৰুমটোত সোমাব পাৰিব আমাৰ ল'জখন শিলপুখুৰীত আছে শিলপুখুৰীৰ বাছ ষ্টেণ্ডৰ ওচৰতে আপুনি ক'ৰ পৰা আহিব অঁ অঁ আহিব পাৰিব অঁ ঠিক আছে আপুনি আহিব পাৰিব আপুনি খালী এখন ডকুমেন্ট এখন লৈ আহিব আৰু আপুনি আপোনালোকে পে'মেন্টটো অনলাইন কৰিব নে কেছ পে'মেন্ট কৰিব অঁ ঠিক আছে আপুনি যেতিয়াই আহে তেতিয়াই কেৱল ডকুমেন্ট এখন লৈ আহিব ইয়াতে আমি এখন ফর্ম ফিলআপ কৰি দিম তাৰ পিছতে আপোনালোকে ৰুমটোত সোমাব পাৰিব আৰু মেম কিবা আপোনাক হেল্প লাগিছিল অঁ মেম ঠিক আছে ত' ধন্যবাদ